হেল্ল' মই ছেকেণ্ড ছেমিষ্টাৰৰ নয়নে কৈছোঁ অঁ আমি মানে ভাবি আছিলোঁ কালচাৰেল ৰেলীটো কি কৰা যায় এইটো আলোচনা কৰিব খুজিছিলোঁ আপোনাৰ লগত আমাৰ ছেমিষ্টাৰৰ পৰা মানে ভাবিছে যে অসমৰ মানে উৎসৱ পাৰ্বণখনি সেইখিনি মানে তাত চ'কেছ কৰিব আৰু তাত বিহু আলি আই লিগাং সেইবিলাক থাকিব এনেকুৱা মানে ভাবিছিলোঁ আৰু তেনেকুৱা মানে গ্ৰুপ গ্ৰুপকৈ থাকিব বিহুৰ গ্ৰুপ এটা আলি আই লিগাঙৰ গ্ৰুপ এটা তেনেকৈ বড়ো কিছুমানৰ গ্ৰুপ এটা এনেকৈ থাকিব বুলি ভাবিছোঁ আৰু আপোনালোকে কিবা ডিছকাছ কৰিছে নেকি অঁ সিহঁতৰ দাদা এজনক সুধিছিলোঁ তেখেতে কৈছে মানে গাঁও অঞ্চলৰ যোনটো পৰিৱেশটো সেইটো মানে তাত দেখুৱাব বুলি ভাবিছিলে কিন্তু বেলেগ ডিপাৰ্টমেণ্টৰ মানে সিহঁতে মানে সেইটো লৈ লৈছে ত' সেইটোতো চেম চেমটো কৰা নাযাব এতিয়া ভাবিছোঁ আমাৰ আইডিয়াটো আৰু আপোনালোকৰ আইডিয়াটোৰ মাজত মানে কোনটো ভাল হয় সেইটোৱেই মানে আলোচনা কৰিব খুজিছিলোঁ আৰু এতিয়াতো কলেজ উইকটো ষ্টাৰ্ট হ'বই আৰু বেছি দিনো নাই সেই তেনেকেই কৰা যায় তেতিয়াহ'লে মানে অহাকালিলৈতো আমাৰ চেচনেল এক্সমটো আছে অঁ অহাকাইলৈতো ষ্টুডেণ্টবিলাক নাহিব চাগে ভাবিছোঁ দুই মাৰ্চত সেইটো কৰিব পৰা যায় এতিয়া মানে ফৰ্থ ছেমিষ্টাৰক সুধি ল'ব লাগিব যে সিহঁতৰ কিবা প্ৰব্লেম আছে নেকি এনেকৈ মানে আলোচনাটো কৰিলে ভাল হয় আৰু মানে মেমহঁতকো মাতিব পাৰিম অঁ সেইটো পৰা যায় হয় সেইটো সেইটো সেইটো চাগে মেমহঁতৰ অলপ পাৰ্মিশ্য়ন ল'ব লাগিব নেকি হয় তাৰপিছত মেমহঁতক জনালে হ'ল কনফাৰ্মেশ্য়নটো কি হয় এতিয়া মানে ছেমিষ্টাৰ হিচাপত বেলেগ বেলেগকৈ হ'বনে একেলগে কৰা যাব এই আমাৰ আমাৰ মানে ষ্টুডেণ্টবিলাকে কৈ আছিলে আমাৰ ছেমিষ্টাৰৰ যে সিহঁতে তাৰমানে গ্ৰুপ ডান্স কৰিব ছোৱালীবিলাকে আৰু ল'ৰাবি ল'ৰা ল'ৰাৰো এটা গ্ৰুপ ডান্স আছে সিহঁতৰ তাৰমানে আধুনিক নৃত্য আৰু এজনে মানে তাত মানে কবিতা আবৃত্তি কৰিব বুলি ভাবিছিলে আমাৰ আমাৰ ছেমিষ্টাৰৰ পৰা মানে তিনিটা কনফাৰ্ম হৈ আছে দুটা ডান্সৰ গ্ৰুপ আৰু এটা ছিংগল পাৰ্ফমেন্স আৰু ফৰ্থ ছেমিষ্টাৰৰ মুঠতে সিহঁতে কৈছে সিহঁতৰ দুটা কনফাৰ্ম হৈ আছে এটা ছিংগল ছিংগল ছিংগিং আৰু এটা সিহঁতৰ ডেন্স গ্ৰুপ ছোৱালীৰ

হ'ব দে তেনে এই ঠিক আছে দিয়া মই অহাকালিতো আমাৰ নহ'ব ছেটাৰ্ডে উঠাই লৈ ল'ম নামবিলাক কোনে কোনে কি কি কৰে

ঠিক আছে দিয়ক মই আমাৰ ছেমিষ্টাৰটো আৰু ফৰ্থ ছেমিষ্টাৰক জনাই দিম হ'ব দিয়ক বাইদেউ ঠিক আছে ৰাখিছো